সোতৰ ফ্ৰেব্ৰুৱাৰী দুহেজাৰ এক একত্ৰিছ মাৰ্চ দুহেজাৰ দুই বাৰ নৱেম্বৰ দুহেজাৰ পাঁচ চৌব্বিছ জানুৱাৰী দুহেজাৰ সাত তিনি এপ্ৰিল দুহেজাৰ ছয়